টাইমটো চাগৈ ৰাতি দেৰি হ'ব চাগৈ এনে আপোনাৰ মানে ৰাতি মানে কিমান টাইমলৈকে আপুনি মাৰে মানে ভাড়া হয় বাকী এনে

হয় হয় হয় আমি আপোনাৰ অক্টোবৰৰ মানে দহ তাৰিখ মানে যাম হয় হয় কিন্তু আপোনাৰ মানে গাড়ীখন কি হয় আপোনাৰ আলট্ৰা আলট্ৰা হয় ন' দিয়া তেতিয়াহ'লে আমাৰ মানে

হয় আপুনি কি আপোনাৰ ওম ঠিক আছে আপুনি মানে মালিকৰ লগত কথা পাতিবলৈ মোক আপুনি মানে পইচাটো এবাৰ আপুনি মানে মোক কৈ দিব জনাব হয় আপুনি আপোনাৰ শ্বিলঙৰ হেৰিলৈকে যাম আপোনাৰ মানে চেৰাপুঞ্জিলৈকে যাম আচ্ছা বাৰু দামটো অলপ কম বেছ কৰিব আৰু ওম অ ঠিক আছে আপুনি তেতিয়াহ'লে মালিকৰ লগত কথা পাতি সুধিব ও

ঠিক আছে হ'ব দিয়ক